মোৰ ঘৰৰ বাগিচাত যেতিয়া মই নিজে কষ্ট কৰি নিজে ৰোৱা ফুলবোৰ যেতিয়া ফুলে তেতিয়া মোৰ খুব ভাল অনুভৱ হয় কাৰণ যেতিয়া কিবা এটা কাম নিজে কষ্ট কৰি কৰা যায় আৰু তাৰ ফলটো যেতিয়া ভাল হয় তেতিয়া মানুহৰ খুব ভাল লাগে আৰু ঠিক তেনেদৰে মোৰো খুব ভাল লাগে মই বহুত কষ্ট কৰোঁ আৰু বাগিচাত মোৰ এটা ফুল ৰোৱাতো মোৰ বহুত মানে ভাল স্বভাৱ সৰুৰ পৰাই মই বহুত ভাল পাওঁ মোৰ হবিৰ দৰেই হয় এটা আৰু ঠিক তেনেদৰে মই যত্নও লওঁ ক'ৰবাৰ দূৰৰ পৰা মই য'তেই পাওঁ ভাল মাটি আনি তাত ফুল ৰুওঁ যেনে ফুলৰো মানে বহুত ভাগ আছে যেনে মই গোলাপ ৰুওঁ তাৰপিছত তগৰফুল ৰুওঁ জবাফুল ৰুওঁ আৰু শেৱালি ফুলো ৰুওঁ শেৱালি ফুলটো মোৰ খুব ভাল লাগে কাৰণ শৰতৰ বতৰত যেতিয়া শেৱালি ফুলবোৰ সৰি পৰে তলত তেতিয়া চাবলৈ খুব ভাল লাগে চোতালখন আৰু যেতিয়া ৰাতিপুৱাই উঠি পেলাই শেৱালি ফুলবোৰ দেখোঁ মই দিনটোৱে মানে ভাল হৈ যায় মনবোৰ বহুত ভাল থাকে ফুলবোৰ ফুলা দেখিলে কাৰণ বিভিন্ন ৰঙৰ ফুল আৰু তেনেদৰে যদি আমাৰ জীৱনটো ৰঙীন হৈ যায় তে আৰু মানুহক কি লাগে যেতিয়া আমি ৰাতিপুৱা শুই উঠিয়ে বিভিন্ন ৰঙৰ ফুলবোৰ যেতিয়া আমাৰ ঘৰৰ চৌহদত দেখোঁ তেতিয়া আমাৰ দিনটোৰ বাবে ৰঙীন হৈ থাকে সময়বোৰ আৰু বহুত ভাল লাগে কিন্তু মোৰ এটা কথা বহুত বেয়া লাগি আছে কেইদিনমানৰ পৰা মই এডাল মানে কপৌফুল ৰুইছিলোঁ বহাগ বিহুত মই বিহু নাচিবলৈ যাওঁতে লগাম বুলি খোপাত কিন্তু কপৌ ফুলডাল নহয় হে নহয় নহয় হে নহয় কিয় নহয় মই সেইটো এতিয়াও বুজি পোৱা নাই মই বহুত ঔষধো আনি দিলোঁ ঔষধবোৰৰ নাম বাৰু মোৰ মনত নাই কিন্তু বহুত ঔষধ আনি দিলোঁ বহুত কিবা কিবি যত্ন কৰিলোঁ আৰু তথাপিও মানে মই কপৌফুলডাল উঠাব নোৱাৰিলোঁ কপৌফুলডাল মই নোৱাৰিলোঁ কিয় মোৰ সেইটো বহুত বেয়া লাগে কিয় নাজানোঁ কিন্তু বাকী ফুলবোৰৰো মই সময়ে সময়ে খুব যত্ন লওঁ মই ৰাতিপুৱা গধূলি সদায়ে পানী দিওঁ আৰু যেতিয়া মই দিব নোৱাৰোঁ তেতিয়া মোৰ ঘৰৰ মানুহে মা থাকিলে মা ভণ্টি থাকিলে ভণ্টিয়ে দিয়ে মানে মোৰ লগতে মোৰ ঘৰৰ মানুহেও ফুলবোৰ বহুত ভাল পায় বহুত যত্ন লয় সকলোৱে ধুনীয়াকৈ আদৰ মৰমেৰে ৰাখে আৰু যেতিয়া বৰষুণৰ বতৰ হয় বৰষুণ দিয়ে আমি ফুলবোৰ বাহিৰত উলিয়াই দিওঁ যেতিয়া বেছি ৰ'দৰ যেতিয়া বেছি ৰ'দ পৰে তেতিয়া অলপমান ছাঁয়াত আনি থৈ দিওঁ ৰ'দটো পাব লাগে ৰ'দ আধা ৰ'দ আধা ছাঁয়া সেনেকুৱা টাইপতো থৈ দিওঁ যেতিয়া কিন্তু মোৰ এটা কথা বহুত বেয়া লাগে মানুহে ফুল চিঙক কিন্তু এনেই চিঙি পেলাই যদি ৰাস্তাত পেলাই দিয়ে সেইটো কথা মোৰ বহুত বেয়া লাগে যদি ভগৱানৰ কাৰণে পূজা কৰিব লাগে তেনেহ'লে তুমি অলপমান খুজি পেলাই লৈ যোৱা সেইটো মই বেয়া নাপাওঁ মই নিজেই দিম কিন্তু তুমি এনেই চিঙি পেলাই যদি ৰাস্তাত পেলাই দিয়া সেইটো মোৰ বহুত বেয়া লাগে কাৰণ আমাৰ যেনেকুৱা জীৱনটো ফুলবোৰৰো সেনেকুৱাই হয় গতিকে এটা ফুল যেতিয়া আমি চিঙি আনিম সেই ফুলটো সেই ফুলটোৰ যিটো মানে অনুভৱ দুখ সেইটো চাগে মই অনুভৱ কৰিব পাৰোঁ সেইকাৰণে মোৰ খুব বেয়া লাগে মই খুব ফুলবোৰক খুব মৰম কৰোঁ আৰু কেতিয়াবা যদি গৰু ছাগলীয়ে যদি খাব আহে মই সিহঁতক বহুত খেদোঁ বহুত হেৰি কৰোঁ কাৰণ গৰু ছাগলীবোৰে যদি ফুলবোৰ খাই দিয়ে সেইবোৰ আৰু নহ'ব মৰি যাব আৰু সেইটো মই হোৱাতো একদমেই নিবিচাৰোঁ